যুৱক যুৱতীসকল ৰাজনৈতিকভাৱে বেছিকৈ সক্ৰিয় হ'ব লাগে তেতিয়া মানে এখন ভাল চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকে মানে বিভিন্ন ঠাইত ঘূৰি পকি বা বিভিন্নধৰণৰ মানুহ লগ পায় বা পঢ়া শুনা শিক্ষিতও হয় সেয়হে এখন এজন মানে সু এখন সু সু চৰকাৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা হয়